হেল্ল' এইটো তেজপুৰ ড'মিনজত লাগিছেনে মোৰ মানে এটা অৰ্ডাৰ দিব আছিলে এটা ডাঙৰ অৰ্ডাৰ দিব আছিলে পাঁচটা মাৰ্গাৰিটা পিজ্জা পাঁচটা লাভা কেক পাঁচটা জিংগী পাৰ্চেল আৰু এইটো মোৰ কালি লাগিছিলে এইটো আজি মই এটা ইমান ডাঙৰ অৰ্ডাৰ দিছোঁ মোৰ কিবা এটাতো কুপন লাগিছিলে অঁ অঁ তিনিটামান কুপন আছে ন অ ঠিক আছে এইটো বিগ ডে' কুপন যিটো আছে এইটোৱে এপ্লাই কৰি দিয়ক আপোনালোকে অঁ আৰু কালি এঘাৰটামানৰ ভিতৰত কিন্তু পঠাই দিব দেই অ হ'ব দিয়ক থৈছোঁ অ